দাদা আপোনালোকৰ এইটো ভাগৱতী ট্ৰেভেল এজেঞ্চি হয় ন নগাঁও হয় দাদা এক্সুৱেলি মোক কাইলৈ কাৰণে এখন ৰিজাৰ্ভ কাৰ লাগিছিল গুৱাহাটীলে গুৱাহাটী মানে এক্সুৱেলি আমি ফুৰিবলৈ যোৱাৰ কথা এটা আছিলে আমাৰ সাতজন ছাতজন সাতজন যাব গতিকে ট্ৰেন্সপৰ্টেচন আপোনালোকৰ ট্ৰেন্সপৰ্টেচন ফেছিলিটীছটো বিষয়ে অলপ জানিব পাৰিলে ভাল হয় টুৰিষ্ট টুৰিষ্টৰ কাৰণে হয়

আমি নগাঁৱৰ পৰা যাম দাদা নগাঁৱৰ বেবেজিয়াৰ পৰা হয় আমি ধৰক আৰ্লি মৰ্ণিং ওলাই দিম আৰু পাঁচটা বজাত মানে চাওক এতিয়া আমাক ফেছিলিটীখিনি ভাল লাগে আৰু ন কথা সেইটোৱে ইন'ভা হ'লে ভাল হয় কাৰণ

হ'ব আমাক খালী আপোনাৰ ফেছিলিটীটো ভাল লাগে ন আৰু আমাক পাৰিলে গাইড গুৱাহাটীলে মানে ট্যুৰ গাইড এজন দিলে বেছি ভাল হয় কাৰণ আমি গোটেইখিনি চিনি নেপাওঁতো সেইটো হয়

তেওঁ যদি ভাল হয় ঠিক আছে তেন্তে হেৰি কৰিব আপুনি মোক আমি পৰহিলৈ যাম আপুনি আপোনাৰ ওচৰত মই কাইলে যাম বাৰু তেন্তে মই ফোনটো খালি কৰি কনফাৰ্ম হৈ ল'লো হাঁ হয় অ'কে অ'কে দাদা ঠিক আছে